হেল্ল' দাদা আপুনি ইমান সময় আহি পোৱা নাই যেন মই ৰখি আছোঁ অথনিৰে পৰা আপুনিটো কৈছিলে যে মই সঠিক সময়ত তোমাক থৈ আহিমগৈ যে মই সঠিক সময়ত মই তোমাক থৈ আহিমগৈ সঠিক টাইমত উপস্থিত হ'ম এতিয়ালৈকে আহি পোৱা নাই যেন ক'ত পাইছেহি দাদা আপুনি আপুনি অথনিয়ে ক'লে যে মই শিমলুগুড়ি পালোঁহি কিন্তু ইমান টাইম ৰখিছোঁ মই শিমলুগুড়ি পৰা নাৰায়ণপুৰ পাওঁতে ইমান সময় নালাগে যে যিটো আপুনি লগাইছে এনেকুৱা কৰিলে কি হ'ব আপুনি যদি ইমান দেৰিয়ে কৰে তেনেহ'লে মই বেলেগ ড্ৰাইভাৰ মাতিলোঁ হয় আপুনি মোৰ ঘৰৰ ওচৰৰ কাৰণে সোনকাল হ'ব বুলি ভাবিহে আপোনাক মাতিলোঁ এনেকুৱা যদি হয় আপোনাক তেতিয়া কোনো কোনেও এনেকা নামাতিবই